হেল্ল' মই অলপ আগতে ফোন কৰিছিলোঁ আপোনাক দুখন ৰুটি কৈছিলোঁ কিন্তু এতিয়া পাঁচখন লাগে তিনিখন বেছিকৈ দিব আৰু তিনি প্লেট চবজি বেছিকৈ দিব